আমাৰ ইয়াত উৎসৱ বুলিবলে বহাগ বিহুটো আৰু দুৰ্গা পূজা কালি পূজা বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় বিশেষকৈ বহাগ বিহুটো অসমীয়া মানুহৰ প্ৰাণ সেই গতিকে বহাগ বিহুটো আমাৰ সকলোৰে প্ৰিয় দুৰ্গা পূজা কালি পূজা

শৰৎ পূজা আদি বিভিন্ন ধৰণৰ উৎসৱ পতা হয় বহাগ বিহু তিনিটা আমাৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বহুত আমি

ঘৰে ঘৰে হুঁচৰি গাবলৈ যাওঁ এফালৰ পৰা সকলো ডেকা গাভৰু ওলাই আহি

গাঁৱত হুঁচৰি গাওঁ আৰু লগতে অলপ দূৰত ওচৰে পাজৰে থকা গাঁওসমূহতো হুঁচৰি গাবলৈ যাওঁ আৰু বহাগ বিহুত আমি বিহু ফাংচন নতুবা অন্যান্য প্ৰতিযোগিতা হ'লে তাতো আমি যোগ কৰোঁ বহাগ বিহুত বিভিন্ন ধৰণৰ পিঠাপনা খোৱা হয় আৰু মাঘ বিহু বুলি ক'বলৈ মাঘ বিহুত আমি ভেলাঘৰ বনাওঁ সকলো গাঁৱৰ মানুহ একত্ৰিত হৈ মাঘ বিহুটো পতা হয় প্ৰথমে যিটো মেজি জ্বলাবলৈ খৰিৰ প্ৰয়োজন সেই খৰি আমি কাৰো ঘৰে ঘৰে তুলি আনি মেজি তোলোঁ উৰুকাৰ দিনা আমি সকলোৱে ভোজ ভাত খাওঁ আৰু সেই ভোজ খাবলৈ আমি বাহিৰৰ পৰা কোনো ধৰণৰ মাছ মাংস শাক পাচলি একো কিনি নানো আমাৰ গাঁৱতে থকা খেতি কৰা মানুহৰ ঘৰৰ পৰাই বস্তুবোৰ কিনো আৰু মাছ মাংস বুলিবলৈ আমাৰ ৰাজহুৱা যিটো পুখুৰী তাতে আমি যিবোৰ ডেকাল'ৰা সেই ডেকাল'ৰাবোৰে মিলি তাৰ পৰাই মাছ ধৰি আনি আমি ভোজ খাওঁ কাতি বিহু কাতি বিহু বুলি ক'লে সোণালী চপোৱাৰ আগত তাত পথাৰত বন্তি এগজ জ্বলোৱা হয় আৰু লগতে তুলসী তলতো বন্তি জ্বলোৱা হয় আৰু হৈ গ'ল দুৰ্গা পূজা দুৰ্গা পূজা আমাৰ ইয়াতো পতা হয় দুৰ্গা পূজাত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে দেৱী দৰ্শন কৰিবলৈ আৰু এই শৰৎ পূজা কৰম পূজা আৰু এই কৰম পূজাতো বহুত দূৰ দূৰণৰি পৰা মানুহ আহে

বহাগ বিহু বুলি ক'লে বিভিন্ন ধৰণৰ সাজ সাজপাৰ লগতে পিঠাপনা আদি যিকি নহওক চব বহুত কিবা কিবি যোগান ধৰিব লাগে আৰু সেইবোৰ আমি বজাৰত ঘৰত যিবোৰ উৎপাদিত সামগ্ৰী সেইবোৰে পিঠাপনা তৈয়াৰ কৰি আমি বজাৰলৈ লৈ যাওঁ আৰু সেইবোৰ আমি বজাৰত কিছুমান বিক্ৰীও কৰোঁ

মাঘ বিহু মাঘ বিহুটো অতিকৈ ভাল লাগে মাঘ বিহুত আমি সকলোৱে মিলি ভোজ এসাঁজ খাওঁ আৰু সেই ভোজৰ কথা শাক পাচলিৰ কথা মই ইতিমধ্যে আগত ক'লোঁ কাতি বিহু বিহু তিনিটাই এই তিনিটাই অসমীয়া মানুহৰ প্ৰাণ দুৰ্গা পূজা আমাৰ গাঁৱৰ ওচৰত দুৰ্গা পূজা পাতে তাত দেৱী দেৱী দৰ্শন কৰিবলৈ আমি যাওঁ আৰু সেই দেৱী অসমৰ বাহিৰ পৰা অনা হয়